অ ৰবিদা গৰম বন্ধ আহি আছে কিবা এটা যোগাৰ কৰিব লাগিছিলে নহয় ক'ৰবালৈ অলপ ফুৰি মেলি আহোঁগৈ অলপ ফুৰি মেলি আহোঁ ক'ৰবাত তাকে সেই লেটেকু পুখুৰীলৈকে যাওঁ বুলি ভাবিছিলোঁ অ তাকে হেৰি এইটো কোন কেনেকৈ যায় অ নহয় মানে মই কথাটো উলিয়াওঁতে দুটামানে ঘৰৰ ওচৰৰ সিহঁতি কেইজনীমানে কৈছিলে যাম বুলি সেইকাৰণে আৰু আমি গাড়ী লৈ গ'লেই ভাল হ'ব সেইকাৰণে বোলো গাড়ীখনত অকল এনেই গাড়ীখনত যিমানকেইটা মানুহ জুৰে সিমানকেইটা মানুহ যাম আৰু এতিয়া মানুহ চাইহে গাড়ী লব লাগিব মোৰ ফালৰ পৰাতো

অ সেইটো হয় বাৰু অ এই যাহা তাহা মানুহৰ লগত বাৰু গৈ ভালো নালাগে তাকে মানুহকেইটা বাৰু চাই চিতিয়ে ল'ম অ অ সি ঘৰতে আছে সি যাব বাৰু তাক মই কৈছিলোঁৱে তাৰপৰা এই মুনুকো কৈছিলোঁ সিও যাব হয় অ মোৰ ফালৰ পৰা চাৰিটামান মানুহ আছে

অ তেতিয়া কি গাড়ী ল'লে ভাল হ'ব মানুহ আমাৰ ছয়টা সাতটামান হ'ব অ অ অ ভালেই হ'ব তেতিয়া অ সোনকালতে ওলাই তাত ফুৰি চাকি ধুনীয়াকৈ আকৌ এতিয়া তাত এইফালে হেৰিও অ লেটেকু পুখুৰীলৈ গৈ আকৌ সেইফালে আমি বেলেগ জেগাও চাই আহিব পাৰিম অকণমান অ বাবাক লৈ গ'লে ধৰ ইমান প্ৰব্লেমো নাথাকে অ অ অ অ

অ অ ঠিক আছে বাৰু হ'ব ঠিক আছে দিয়ক অ